অঁ দাদা হেৰি আপোনাৰ তাত কি কি ধৰণৰ জোতা আছেনো আচ্ছা আচ্ছা এই কেজুৱেল শ্বুজ আছেনে পুমাৰ আচ্ছা এইটো মানে কিমান মান ৰেঞ্জৰ ভিতৰত আহিব গোটেইখিনি ধৰক মানে কমত নাই নেকি তাৰে আচ্ছা হেৰি মানত ওঠৰশ পোন্ধৰশ মানত নাহিব নেকি পুমাৰ কেজুৱেল নাইকী কিমানৰ পৰা আহিব আচ্ছা মোক মানে এযোৰ এই ন নম্বৰী জোতা লাগা আছিল নাইকী দেখাওকচোন পিছে যদি কম ৰেঞ্জৰ ভিতৰত আছে মোক মানে ইমান ৰেঞ্জৰো নালাগে আৰু বাজেটটো কম অলপ কালাৰটো হেৰি দিয়া ব্লেক আৰু কিবা এটা থকা দিয়া আৰু মিক্স কালাৰ দিয়া আচ্ছা আৰু হেৰি কি বুলি কয় এইটো মানে ধৰা মানে আমি কিবা খেলা ধূলা খেলাৰ কাৰণে কিবা ৰাণিং শ্বুজ আছে নেকি তোমাৰ হেৰি দোকানত ফেজাৰ আছে ন আচ্ছা আচ্ছা ফেজাৰ কিমান মানৰ ৰেঞ্জৰ পৰা আহিব চাৰে সাতশ আহিব নেকি কমাই কমাই ল'ব অলপ আচ্ছা মোক মানে এইটো ৰাণিঙৰ কাৰণে লাগিছিল আৰু জোতাযোৰ চাৰে পাঁচশ মানত হয় নেকি চাওকচোন এইযোৰ এই ফেডাৰযোৰ অঁ নাইকীযোৰো ল'ম আৰু এইযোৰো ল'ম ফেডাৰযোৰো ল'ম কিবা এটা মিলাই দিয়ক আৰু কম দামৰ ভিতৰত বাইছশ দিব লাগিব ন দুটা মিলি আচ্ছা আচ্ছা ঠিক আছে বাৰু এইটো পেকিং কৰি দিয়ক অঁ ঠিক আছে দিয়ক